দৌৰাৰ কামটোৱে আমাৰ স্বাস্থ্য আৰু মানসিক সুস্থতা আনি দিয়ে দৌৰিলে আমাৰ দেহাটোৰ জথৰতাবিলাকো দূৰ হয় হাত ভৰিবিলাকো টনকিয়াল হৈ থাকে আৰু তেজৰ চলাচলটো ভাল হয় এই তেজৰ চলাচলটো ভাল হোৱাৰ কাৰণে আমাৰ মানসিক চাপ একো নাথাকে দেহাটো পাতল পাতল লাগে দৌৰাৰ পিছত সঁচাকৈ এটা ৰিলেক্স অনুভৱ কৰা হয় যিটোৱে দিনটোৰ কাৰণে এটা মানসিক সুস্থতা আমাক আনি দিয়ে